মই এমেজনত এডাল হেডফোন চাই আছিলো তেতিয়া মই এডাল হেডফোন দেখা পাইছিলো যিডালৰ লগত এটা পাৱাৰ বেংক আৰু এডাল ছাৰ্জাৰ ফ্ৰী দি আছিলে আৰু হেডফোনডালৰ অৰিজিনেল প্ৰাইছ আছিলে আঠশ টকা আৰু সেই হেডফোনডালকে ফিফটি পাৰ্চেন্ট অফাৰত চাৰিশ টকাত দি আছিল তেতিয়া মই ভাৱিলো যে হেডফোনডাল লৈ লওঁ ফিফটি পাৰ্চেন্ট অফো চলি আছে তেতিয়া মই অৰ্ডাৰ প্লেছ কৰিলো তাৰপিছত হেডফোনডালত তাত তেতিয়া দেখাইছে যে হেডফোনডাল সাতদিনৰ ভিতৰত আহি পাব কিন্তু হেডফোনডাল আহি পাওঁতে প্ৰায় বিছ দিন লাগিলে তাৰপিছত মই যেতিয়া হেডফোনডাল ব্যৱহাৰ কৰিব ল'লো তেতিয়া মই লাহে লাহে মোৰ এনেকুৱা অনুভৱ হ'ল যেন মোৰ কাণখনত অলপ বিষ হোৱা যেন অনুভৱ হ'ল আৰু লাহে লাহে কাণখনৰ বিষটো বাঢ়ি আহিলে তেতিয়া মই মোৰ ভন্টিক ব্যৱহাৰ কৰিব দিলো যে তাই কেনেকুৱা পায় ব্যৱহাৰ কৰে যেতিয়া তাই যেতিয়া ব্যৱহাৰ কৰিলে তাই ব্যৱহাৰ কৰিও সেই প্ৰথম কেইদিনতে তাইৰো কাণৰ বিষ আৰম্ভ হ'ল তেতিয়া গম পালো যে হেডফোনডালেই ভাল নহয় আৰু তাৰপিছতে হেডফোনডালৰ যিটো বেটেৰী কুৱালিটি হয় হেডফোনডালৰ বেটেৰী কুৱালিটিও ভাল নহয় তাত লিখা আছিল যে বেটেৰী বেক আপ আছে টুৱেন্টি ফ'ৰ আৱাৰছ্ কিন্তু যেতিয়া মই ব্যৱহাৰ কৰি চালো তেতিয়া মই দেখা পালো যে এক ঘন্টামান ব্যৱহাৰ কৰিলে হেডফোনডালৰ ছাৰ্জ খতম হৈ যায় আৰু হেডফোনডালত ছাউণ্ড কুৱালিটি ভাল নহয় বিভিন্ন ধৰণৰ অসুবিধা হয় কথা পাতিবলৈ অসুবিধা হয় ভালকে গান এটা শুনিব নোৱাৰি বহুত অসুবিধাৰ পাইছো মই হেডফোনডাল ব্যৱহাৰ কৰি গতিকে এইডাল হেডফোন মই কাকো ৰিক'মেণ্ড নকৰো আৰু হেডফোনডাল ব্যৱহাৰ কৰি মোৰ বিভিন্ন ধৰণৰ অসুবিধা হৈছে